অঁ অঁ অঁ অঁ অঁ দাদা হেৰি নাই মানে মই এই পেটৰ প্ৰব্লেম এটা হৈছিলে পেট বিষ হৈছে অঁ অঁ তাৰ ছাৰ এতিয়া ডক্টৰ কেইটা কেইটা বজাত আহে বাৰু

ভাগৱতীক দেখুৱাব লাগিব ন হয় এতিয়া কেই কেইটা দহটা বজাত পাম ন তাৰপাছত হেৰি তাত হেৰি কিবা এপইণ্টমেণ্ট ল'ব লাগিব নে কি

হয় হয় হয় এইবোৰ চব হেৰি ফ্ৰী হ'ব নে

হয় হয় হয় অঁ অঁ অঁ অঁ অঁ হেৰি সদায় কোনবাৰে কোনবাৰে বহে ছাৰ কোনবাৰে কোনবাৰে বহে সোমবাৰে বুধবাৰে শুকুৰবাৰে ন অঁ বাৰ বাৰটা তাৰপাছত লগ নাপাম ন খালী পেটে যাব লাগিব ন হয় হয় মানে তাত তাত তেজ তেজ পৰীক্ষাৰ কাৰণে চব সুবিধা হ'ব নহয় হয় হয় তাৰপাছত মই তাত যেনিবা মোক হেৰি বাই চাঞ্চ চিট ল'বলগীয়া হ'ল তেতিয়া মোৰ ভাগৰ তাতটো কেবিন চেবিনৰ সুবিধা আছে নে হেৰি হেৰিয়ত জেন হেৰিয়ত থাকিব লাগিব

অঁ অঁ অঁ আচ্ছা আচ্ছা তাত মই থকা মেলা চব অসুবিধা অঁ সুবিধা আছে ন অঁ এতিয়া এতিয়াটো এতিয়াটো নটা বাজিছে মই দহটা বজাৰপৰা ছাৰ বহি যাব ন এই কিমান আছে তেওঁ তেওঁ তেওঁ তেওঁ তেওঁ এতিয়া এপইণ্টমেণ্ট লোৱা কিমান আছে পেচেণ্ট মোক মোৰ নাম্বাৰটো এতিয়া কেই নম্বৰত হৈছে এতিয়া অঁ যোন আগতে পায় তোনে হয় সেই হয় হয় হয় হয় হয় মোৰ তেতিয়া হ'লে একৈছ নম্বৰত পৰিছে ন একৈছত অঁ আচ্ছা আচ্ছা বিশেষ জনাবলগীয়া নাই মই তেতিয়া হ'লে হেৰি কৰো তেতিয়া হ'লে যাব লাগিব এতিয়া ডক্টৰক দেখুৱাবলৈ অঁ আকৌ হ'ব

হ'ব হ'ব অঁ হ'ব হ'ব হ'ব মই গৈ আছো বাৰু